অঁ অঁ মৌজাদাৰ অফিচত লাগিছেনে অঁ মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ অঁ এই মোৰ মানে বসুন্ধৰা আঁচনিত আপোনালোকে কাম কৰি আছেনে অঁ মোৰ মানে হেৰি মাটি অলপ মানে কি হয় হেৰি ম্যাদি কৰিবলৈ আছিলে আৰু মানে পাৰ্টিশন কৰিব আছিলে মানে আমাৰ মানে আমাৰ বহুত দিন হ'ল মানে কৰিম কৰিমকৈ থাকি কৰাই নাই মানে এনেকৈ ভাবিয়েই থকা হৈছে মাটি দহবিঘামান আছিলে তাকে তাৰমানে ডকুমেণ্ট কি কি লাগিব বাৰু আপোনালোকে কৰি আছে নাই বাৰু এতিয়া

অঁ এনেই অঁ পাৰেশ্যন কৰিবৰ কাৰণে এতিয়া পইছা কিমানমান লাগিব বাৰু পাঁচশ টকাকৈ ন অঁ তাৰপৰা এইটো প্ৰ'চেছটো কেনেকুৱা ধৰণৰ ক'ব

অঁ নাই মই কৰিব লাগিব এই কেইদিনতে আমাৰ ঘৰৰ মানুহকেইটাৰ লগতো পাতি ল'ব লাগিব তাৰপৰা ম্যাদি পট্টা যে কৰিবৰ কাৰণে কিমান কি হেৰি কৰিব লাগিব অঁ ম্যাদি পট্টাৰ কাৰণে

অঁ আচ্ছা অঁ অঁ এতিয়া মই আমাৰ ঘৰৰ মানুহৰকেইটাৰ লগত পাতি আপোনাক জনাম বাৰু অঁ লাজ দেট কেতিয়া বাৰু অঁ তেতিয়া মই সোনকালে ক'ব লাগিব ঘৰত আজি পাতিব লাগিব

হয় হয়

অঁ হয় হয় অঁ ঠিক আছে মই আপোনাক সোনকালে আপোনাৰ লগত কণ্টেক্টেট কৰিম বাৰু দেই সেইটো হয় বাৰু এই মানে কি হয় আমাৰ ঘৰৰ মানে মানুহবিলাক ঘৰত নাথাকে যে সেইটো কাৰণে চবেই মানে বিচৰা নাছিলে এতিয়া মানে চবেই কৰোঁ বুলি ভাবিছে এইবাৰ এনেকুৱা তাকে বোলো আপোনালৰ লগত কণ্টেক্টেট কৰোঁ সেইটো হয়

অঁ ঠিক আছে মই পাতিম

অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে দিয়ক তেতিয়া মই ঘৰৰ লগত কথা পাতি আপোনাৰ লগত কণ্টেক্ কৰিম অঁ ঠিক আছে